আমাৰ অঞ্চলত বৰ্তমান দুজন চিকিৎসক আছে এজন হৈছে নাৰায়ন উপাধ্যায় চায়ু চাৰু হোমিঅ' দাস হোমিঅ' আদি স্বাস্থ্যসেৱাত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ শিক্ষানুষ্ঠান নাই সেয়ে আমি আঁতৰলৈ গৈ আমাৰ ল'ৰা ছোৱালীবোৰে শিক্ষা অনুষ্ঠান কৰি আহে আৰু ডক্তৰ নাৰ্চ শৈল চিকিৎসক মেডিকেল নাৰ্চিং আদি শিক্ষাৰ্থীসকলে অন্য জেগালৈ গৈ শিক্ষা গ্ৰহণ কৰি আহি অন্য জেগাতে প্ৰশিক্ষণ আদি লয় বৰ্তমান আমাৰ বিশ্বনাথ জিলাত শিক্ষা চিকিৎসক শিক্ষা নাই বাবে মেডিকেল কলেজ বৰ্তমান বনাই আছে যদিও সম্পূৰ্ণ হোৱাগৈ নাই ব ভৱিষ্যতলৈ হ'ব আৰু এইখিনিয়ে